হয় আমি গাঁৱলীয়া ভিতৰুৱা অঞ্চলৰ মানুহ সেই হেতুকে আমাৰ ইয়াত মেডিকেলৰ যিহেতু বহুত অসুবিধা হয় যিখিনি মেডিকেল আছে ইয়াত দৰৱপাতি অসুবিধা বিছনাপাতি বা ঔষধ যিকোনো পৰ্যায়ৰ থকা মেলা সকলোখিনি অসুবিধা হয় সেই হেতুকে আমি ইয়াত অসুবিধা হোৱাৰ হেতুকে আমি দূৰলৈ যাব লগা হয় মানে মাৰ্ঘেৰিটা ডিগবৈ বা মানে ডিব্ৰুগড় তেনেকুৱা উন্নত মানৰ জেগা ঠাই উন্নত মানৰ চিকিৎসা জেগালৈ যাব লগা হয় ইয়াত আমি তেনেকুৱাখিনি সুবিধা আমাৰ গাঁও অঞ্চলত যিহেতু নাই মোৰ ঠিক তেনেকুৱা হোৱা হেতুকে মই এবাৰ মাৰ্ঘেৰিটাত যাব লগা হ'ল মোৰ এইটো গল ব্লেডাৰ হোৱা হেতুকে মোৰ অপাৰেশ্যন কৰিব লগা হ'ল সেইটো মই ডিব্ৰুগড়ত নিৰাময় কৰিব লগীয়া হ'ল নিৰাময় সেইটোকে মই ডিব্ৰুগড়ত যথেষ্টখিনি সুবিধা পালো তাত থকাৰ ব্যৱস্থাটো সুবিধা হ'ল ডক্টৰ মা যিমানখিনি মই যেনেধৰণে বিচাৰিছিলো তাতকৈ অধিক সেই ৰূপে মই তাত সুবিধা পালো খোৱা বোৱা সুবিধা পাইছোঁ দৰৱপাতিৰ সুবিধা পাইছোঁ মানে যিটো ব্লাডৰ সুবিধা তেনেকুৱাকৈ সুবিধাখিনি মই পালো আৰু বিভিন্ন ধৰণৰ যন্ত্ৰপাতি তাত যিমানখিনি প্ৰয়োজনীয় যিমানখিনি অপাৰেশ্যনৰ কাৰণে যিমান সামগ্ৰী লাগে গোটেইখিনি মই তাত পালো ঠিক তেনেকৈ আৰু মোৰ খুড়ী এজনী ইয়াৰ পৰাই মানে মই টিভি টিবি বেমাৰৰ কাৰণে মই যাব লগা হৈছিল বা মানে গাঁৱত প্ৰথমতে দেখালো গাঁৱত কোনো একশ্যন ল'ব নোৱাৰিলে বা মানে পদক্ষেপ ল'ব নোৱাৰিলে সেই হেতুকে মই বাহিৰলৈ নিব লগা হ'ল বাহিৰত মাৰ্ঘেৰিটাত প্ৰথম দেখালো মা মাৰ্ঘেৰিটাতো যিমানখিনি সেই সম্ভৱ হৈছিল সিমানখিনি তাতেও ফুৰিব অলপমান হেৰিটো পালে অসুবিধা পালে মানে বেমাৰটো ইমান ধৰি নাপালে বুলি মই অনুভৱ কৰোঁ তাৰপিছতে মই তিনিচুকীয়াত যাব লগা হ'ল তিনিচুকীয়াত যিমানখিনি দেখালো যিমান যেনেকুৱা ধৰণৰ সুবিধা পালো হয়তো আমাৰ গাঁৱত তেনেকুৱাকৈ নাই সেইটোকে মই তাতে তিনিচুকীয়াত যথেষ্ট কফ পৰীক্ষা কৰালে যিমানখিনি চিটি স্কেন যিমানখিনি যি ডক্টৰে পৰামৰ্শ দিলে তেওঁলোকৰ পৰামৰ্শ মতে মই কামখিনি আগবঢ়াই নিলো কৰি মেলি ছয়মহীয়া এটা ক'ৰ্ছ দিলে ছয়মহীয়া ক'ৰ্ছৰ যিটো আশা কৰ্মীৰ যোগেদি মোৰ যিটো সহায় পালো যিমানখিনি মোক সহায় দিলে আশা কৰ্মীয়েও পিলবোৰ মানে মাহেকৰ মূৰত বা পোন্ধৰ দিনৰ মূৰত তেনেকুৱাকৈ আশা কৰ্মীয়ে আনি খুড়ীজনীক সেই খাবলৈ দিলে বা মানে সহায় কৰিলে তেনেকাকৈ খাই বৈ আজি সম্পূৰ্ণৰূপে খুড়ীজনী সুস্থ অৱস্থাত আছে বুলি মই ভাবোঁ বা মানে সম্পূৰ্ণ ভাল হ'ল বুলি মই অনুভৱ কৰোঁ ঠিক তেনেকুৱাকৈ ইয়াত অমাৰ গাঁৱতো তেনেকুৱা ধৰণৰ ভাল চিকিৎসক ভাল মানে বিচনাপাতি ভাল থকা সুবিধা তেনেকুৱাখিনি আৰু থকাটো মই উচিত বুলিয়ে অনুভৱ কৰোঁ বা মানে আমাৰ দুখীয়া পৰিয়ালৰ লোকে তেনেকুৱা দূৰলৈ গৈ টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ যিহেতু দুখীয়া পৰিয়ালৰ লোকৰ অসুবিধা হয় সেইটো কাৰণে ওচৰতে গাঁৱতে মানে তেনেকুৱাকৈ মেডিকেল থাকিও যদি সেইখিনি সুবিধা নাপাওঁ তেতিয়াহ'লে বহুত অসুবিধা হয় সেয়ে ওচৰৰ মেডিকেল কেইখনত ভাল ঔষধ ভাল ডক্টৰ ভাল বিছনাপাতি থকা সুবিধা খোৱা বোৱা সুবিধা তেনেকুৱা ধৰণৰ সুবিধা পালে মানে আমি যথেষ্ট উপকৃত হ'ম বা মানে লাভৱান হ'ম বা মানে মনৰ সন্তুষ্টি হ'ম তেনেকুৱা এটা অনুভৱ হয়

বাকী ন ন বেমাৰবিলাকটো কথা নকওঁৱেই বিভিন্ন জন লোকে ওচৰত যিহেতু গোটেইখিনি অভাৱ অনুভৱ কৰে কাৰণে তিনিচুকীয়া মাৰ্ঘেৰিটা বা ডিব্ৰুগড় তেনেকুৱা মেডিকেলবিলাকলৈ যাব লগা হয় গাড়ী ভাড়া কৰি নিব লগা হয় গাড়ী ভাড়া যথেষ্ট আমাৰ দাম পৰে তাত মানে এইবিলাক দূৰত ৰাস্তালৈ যাবলৈ বহুত অসুবিধা হয় খৰকৈ গৈ আমি নাপাওঁ সেয়েহে ওচৰতে আমি তেনেকুৱা এটা মানে সুবিধা পালে মানে বহুতখিনি লাভৱান হ'ম বুলি অনুভৱ